হেল্ল' অ' কি কৰি আছা এই মইও এনেই আছোঁ এই কথা এটা ভাবিছিলো এ এই হেৰি মন্দিৰত যাওঁ যোৱা সতালা মন্দিৰত কালি

অঁ যাম দে এই সিহঁতকো ক'বি বেছিকৈ গেলি ভাল হ'ব নামো ধৰিম তাৰপিছত আকৌ অলপমান জাগাখিনিও চাম আৰু খানা চানা খাম আৰু অঁ তেনেকৈ অ' দিন যোৱাও নাই অঁ লগৰকেইটা ক'বি বহু দিন যাোৱাও নাই গ'লে ভাল লাগিব এই হেৰি মন্দিৰত গ'লে আৰু বগা কাপোৰে ভাল লাগে অঁ মেখেলা চাদৰ পিন্ধি পেলাই ভালকা হেৰি আৰু অলপ ভাল লগাকৈ ফটো চটো তুলিম অঁ তাৰে বজাৰখিনিও কৰি ল'ব লাগিব

অঁ হেৰিত যাম দে চকত যাম দে যাই কিনে বজাৰখিনি কৰি লৈ আহিম মাছ মাংস নালাগে নহয়েই পনীৰ পনীৰ অলপমান আনিব অ সিহঁতকো ক'বি অঁ তেনেকৈ যাম দে কেইটামান বজাত যাবি কালি অঁ হ'ব দে মোৰ জুই ধুই পিনি যাব লাগিব নহয়

অঁ হেৰি গাড়ী ভাড়া কৰিবিনে খোজকাঢ়ি যাবি হয় নেকি ইয়ে দে অঁ হেৰি কৰিয়ে যাম দে গাড়ী লৈয়ে যাম দে গাড়ী এখন ভাড়া কৰিবি লিষ্টখন কৰিম দে লৈ গৈ পেলাই গধূলি আহিবিচোন আমাৰ ঘৰত পইচা কা আলোচনাটো কৰিম আৰু কৰি কেনে কিমানকৈ তোলো ক'ত এ সাতটা দছটামান যাম দে আৰু ক'ত বেছিকৈ আৰু কাক নিবি অঁ তেনেকৈ গ'লে ভাল লাগিব যোৱা নাই মন্দিৰত অঁ তাকেইতো যাম দে কালি ওলাবি অঁ অঁ অঁ হ'ব অঁ আহিবি আমাৰ ঘৰত ওলাই আহিবি অঁ সিহঁতক ফোন কৰি পেলাই সুধি ল যায়নে নাযায় দে হ'ব দে